প্ৰডাক্টৰ বিষয়ে বেয়াকৈ ক'বলৈ বহুত বেয়া লাগে কিন্তু নোকোৱাকেতো থাকিবও নোৱাৰোঁ যোৱা বছৰ বহাগত মই এটা নেকলেছৰ চেট লৈছিলোঁ প্ৰথম বিজ্ঞাপনত ইমানেই ধুনীয়া আছিলে ইমানেই ধুনীয়া আছিলে দেখি মই মন বান্ধিব নোৱাৰিলোঁ সেইকাৰণে মানুহজনৰ ওচৰত গৈ বাৰে বাৰে ম'বাইলটো দেখাই দেখাই কৈছিলোঁ চাওকচোন ইমান ধুনীয়া মোক এইটো অৰ্ডাৰ কৰি দিব পাৰিবনে মানুহজনেনো কিয় নুই কৰিব সেইকাৰণে মানুহজনে ভাল বস্তু বুলি ভাবি মোক অৰ্ডাৰ কৰি দিলে মই ইমান আশা কৰি আছো যে বিহুত পিন্ধিম নাচোও মই মানে অলপ সেইডাল পিন্ধি নাচিবলৈও খুব ভাল লগা দেখাত মানে খুব ভাল লগা আছিলে কিন্তু খালী কি হ'ব যেতিয়া বস্তু আহি পালে মোৰটো আশাত চেচা পানী হৈ গ'ল কিয়নো ইমানেই বেয়া দেখাত যিটো আছিলে বিজ্ঞাপনত কিন্তু যেতিয়া মোৰ হাতলৈ বস্তুটো আহিলে তেনেই নগণ্য আৰু মানে বহুত বেয়া কোৱালিটি মই কি কৰিম এতিয়া মানুহজনকতো এতিয়া মুখৰ আগত আকৌ ক'বও নোৱাৰোঁ বহুত কুটুৰি কুটুৰিহে লৈছিলোঁ তাৰ পিছত মানুহজনে দেখি পেলাই কৈছে এইডাল তুমি পিন্ধিবা জানো কিন্তু মইনো কি ক'ম মই বোলো নাই নাই আজিকালি ডিজাইনহে এইটো ভাল লাগিছে ইমান ধুনীয়া কিন্তু মনে মনে মোৰ বহুত বুকুখন সোপা মাৰি ধৰিছিলে কিনো ক'ম উপায় নাই মানুহজনকতো আৰু এতিয়া মই ক'ব নোৱাৰোঁ যে হয় হয় এইডাল বেয়া দেখোন যিডাল দেখিছিলো সেইডাল নহয় দেখোন কিন্তু সেইকাৰণে আৰু মই ঘূৰাই দিবলৈ আৰু ক'বলৈ মই নোৱাৰিলোঁ সেইকাৰণে সাঁচি সামৰি মানুহজনকে দেখাই আৰু থৈ দিছোঁ তাৰ পিছত কয় এইডাল নিপিন্ধা নেকি তাৰ পৰা মই এদিন কি কৰিলো সঁচাকৈ পিন্ধিম বুলি ল'লোঁ ইনেও ডাঠ বস্তু কামৰ নহয় নহয় পিন্ধিবলৈ লওঁতেনে সঁচাকৈ তাৰ ঘাট এটা ছিগি থাকিলে ছিগাৰ কাৰণে এতিয়া মই কি কৰিম ৰছী এডাল লগাই বান্ধি ল'লোঁ বান্ধি তেনেকৈ মানুহজনক দেখাই পিন্ধোঁ পিন্ধি পেলাই যাওঁ কিন্তু মই যে বেগত মই বেলেগ এডাল লৈ যাওঁ ছেইন নি পেলাই সেইডাল সলকাই ইডাল পিন্ধি লওঁ তেনেকেই চলালোঁ দুদিনমান এতিয়া আৰু ক কোৱা নাই কিন্তু মই বহুত ঠগ খালোঁ মানে মোৰ পইচাটো কম লোৱা নাছিলে নগদ দুহেজাৰ টকা লৈছিল সেইকাৰণে মোৰ বহুত বেয়া লাগিছে আৰু সেইটোতো সেইটোৱেই মই ৰছী জোৰা লগাই পিন্ধিছিলোঁ কিন্তু দুদিন পিন্ধোঁতেই ইমানেই ৰং গ'ল আৰু তাতে বহাগৰ মাহ গৰম যেতিয়া মোৰ ঘামিলে ডিঙিটো এনেকুৱাই খজুলি হ'ল এতিয়া ঘামচি ওলাইছে বুলিয়ে কৈছোঁ আৰু কিন্তু মোৰ যে কোনো দিন ঘামচি নোলায় কিন্তু মানুহজনক কৈছোঁ যে নাই নাই মোৰ এইবোৰ ঘামচি মানুহৰ ইমান ঘামচি হৈছে মোৰ নহ'বনে কিন্তু মই সেইদিন ধৰি সেইডাল আৰু কেতিয়াও পিন্ধা নাই সেইডাল সেই ক'ৰবাত পৰাতে পৰিহে আছে কিন্তু সেইকাৰণেই কৈছোঁ যে মানুহে এনেকৈ ৰং চং দেখিলে বুলি কিনিব নেলাগে তাৰ গুণাগুণৰ বিষয়ে আৰু তাৰ মানে ব্যৱহাৰৰ উপযোগী হয়নে নহয় সেইবিলাক চব চাইহে কিনিব লাগে কিয়নো মই নিজে বহুত ঠগন খালোঁ সেইকাৰণে আপোনালোককো কৈছোঁ কোনোবাইতো নিশ্চয় এই বিষয়ে জানে তেনেকৈ লওঁতেনে ধুনীয়া দেখিছোঁ বুলি বেলেগক নকওঁ বেলেগক নেদেখাওঁ ময়ে পিন্ধিম এই ভাবি কেতিয়াও বস্তুটো কিনিব নেলাগে বেলেগৰ পৰাও কিছুমান কথা জানি ল'ব লাগে আজি হয়তো মই যদি বেলেগক যদি দেখালোহেঁতেন সুধিলোহেঁতেন মই এনেকৈ ঠগ খাব নেলাগে সেইকাৰণে কৈছোঁ আৰু কিন্তু এনেকৈ মোক কথা ক'বলৈ বেয়াও লাগে কাৰণ এইবিলাক চব এটা ব্যৱসায় কিন্তু উপায় নাই হ'লেও মই ক'ৰ পৰা কিনিছিলোঁ কোন কোম্পেনী সেইবিলাক কোৱা নাই মই এইবোৰ ৰাখি থৈছোঁ কিন্তু ক'বও নাপায় কিন্তু মই এতিয়া সেইটোৱেই ক'লোঁ আৰু মই যে কেনেকুৱা বেয়া পালোঁ প্ৰডাক্টটো